হয় মই মাছ ধৰি খুব ভাল পাওঁ মাছ ধৰাত মোৰ সৰুৰ পৰাই বৰ নিচা সবচে বেছি ভাল পাওঁ মই বৰশী বাই বৰশীত মাছ ধৰি যিটো আমেজ পায় সেইটো আচলতে বেলেগ ধৰণে মাছ ধৰি সিমান আমেজ নাই হ'লেও আমাৰ গাঁৱৰ মাছ ধৰা যিবিলাক সঁজুলি আছে প্ৰায়বিলাকে আমাৰ ঘৰত আছে মই নিজেও বনাওঁ চেপা ঠুহা জাকৈ তাৰপিছত জাল আমাৰ আচাৰা জাল আছে তাৰপিছত লাঙিজাল এইবিলাক বিভিন্ন ধৰণৰ সঁজুলি আমি নিজে প্ৰস্তুত কৰোঁ আৰু এইবিলাকেৰে আমি মাছ বাৰিষা জালত মাছ ধৰাৰ এটা ভাল প্ৰচেষ্টা এটা লোৱা লোৱা যায় আমি মাছটো কিনি খোৱা নাযায় সচৰাচৰ এনেকৈ মাছ ধৰিয়ে খাওঁ আমি কিন্তু ইয়াৰ ভিতৰত এটা মই আটাইতকৈ বেছি ভাল পাওঁ এইটো আমাৰ বৰশী বাই হয় সৰুৰ পৰা মোৰ বৰশীটোত বৰ ৰাপ আমি এই তেতিয়া এল পি স্কুলত থকা দিনৰ পৰাই আৰু তেতিয়া মই প্ৰায় বৰশী বোৱাৰ নিচাতে প্ৰায়ে মোৰ স্কুল তাৰমানে ক্ষতি হৈ গৈছিল স্কুল মিছ হৈ যায় বৰশী বাই থাকোঁতে মাছৰ নিচাত কেতিয়া সময় পাৰ হৈ যায় গমেই নাপাওঁ এতিয়া তাৰপিছত এই নিচাটো কিন্তু এতিয়াও বৰশীৰ নিচাটো থাকিয়ে গ'ল মই এতিয়াও সময় পালে আজৰি পালে পুখুৰীত বৰশী বাওঁ আৰু বৰশীত যেতিয়া ডাঙৰ মাছ পায় তেতিয়া সেইটো আমেজটোৱে বেলেগ হৈ যায় মাছ খোৱাতকৈও এই মাছ ধৰাৰ যিটো আমেজ সেইটো সঁচাকৈয়ে বৰ ভাল লগা ইয়াৰ উপৰিও আমি খাপ পুখুৰীত ডাঙৰ মাছ থাকিলে পল' প'লৰে ধৰা যায় সচৰাচৰ পল'তো আমি নিজে প্ৰস্তুত কৰোঁ তাৰপিছত আৰু এটা নতুন এটা প্ৰচেষ্টা এটা আছে মোৰ মাছ ধৰাৰ সেইটো হৈছে দেৱা দিয়া সেইটো একেবাৰে তাৰমানে একো কষ্ট নাই আৰু এবাৰ পাতি দিলে দেৱাখন আৰু এই উজানৰ মাছ ধৰি খায়ে থাকিব পাৰি খায়ে থাকিব পৰা যায় এতিয়া আমি দেৱাৰ ব্যৱস্থাটো এতিয়া কৰা নাই এই কৰিম আৰু লাহে লাহে এই কৰিলে আৰু দেৱাত প্ৰায় শ'ল বৰালি এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ মাছ আৰু এনেও পাই থাকি আৰু ৰাতিপুৱা বিচাৰি গ'লেই হ'ল দেৱাখনত ইয়াৰ উপৰিও আকৌ জাকৈ আছে আমাৰ সৰু মাছ ধৰাৰ কাৰণে জাকৈ এইটো মই নিজেই প্ৰস্তুত কৰোঁ বিক্ৰীৰ কাৰণেও কৰোঁ ঘৰলৈ যিখিনি লাগে সেইধৰণে আমি জাকৈটো প্ৰস্তুত কৰি লওঁ তাৰপিছত আমাৰ আৰু এবিধ সঁজুলি আছে সেইটো চাৰিটুনীয়া জাল সৰু মাছৰ কাৰণে এই ধৰ মোৱা দৰিকণা পুঠি এইধৰণৰ মাছবিলাক পায় সেইটো

বুলি চেপাটো আছে আৰু অতি জনপ্ৰিয় আমাৰ গাঁৱৰ অঞ্চলৰ কাৰণে আমি পথাৰৰ সেই আলিবিলাকত চেপাটো পতা যায় তাতকৈ আৰু এটা আৰু একধৰণৰ সৰু সঁজুলি সেইটো আচাৰৰ যেনে এইটো আমি ঠুহা বুলি কওঁ কিন্তু এই ঠুহাটোত তেনেকৈ সচৰাচৰ সৰু মাছটো নাপায় অলপ ডাঙৰ ডাঙৰ চাইজৰ মাছটোহে ৰয় এই যেনে পুঠি বা গৰৈ এনেকুৱা ধৰণৰ মাগুৰ এনেকুৱা ধৰণৰ মাছবিলাকহে ৰয় সেইটোত সৰু সৰু মাছটো কিন্তু সৰকি যায় ইয়াৰ উপৰিও আকৌ আমি এই লাঙি পতা যায় লাঙিজাল কয় এইটোক কাৱৈলাঙি আছে পুঠিলাঙি এনেকুৱা ধৰণৰ বিভিন্ন চাইজৰ সৰু ডাঙৰ হেৰি থকা এইবিলাকৰো আমি সেইবিলাক সাধাৰণতে বজাৰত কিনিব পায়েই এইবিলাক নিজে প্ৰস্তুত নকৰোঁ কিন্তু এইবিলাক আমি ব্যৱহাৰ কৰোঁ আৰু পথাৰত বা আমাৰ দলনিবিলাকত পতা যায় ইয়াৰ উপৰিও আৰু আমাৰ ইয়াত

পল'টো আছে পল'টোৰ কথা ক'লোঁৱেই মই বাৰু তাৰ পাছত আচাৰা জালটো আছে আচাৰা জালো আমি এইটো ঘৰত মই নিজে বনাওঁ পুখুৰীৰ মাছ ধৰিবৰ কাৰণে সচৰাচৰ ব্যৱহাৰ কৰা যায় ই ইখন ইয়াত আচাৰাটো আমি কিছুমান ঘন ঘন বাঁহৰ আছে কিছুমান ডাঙৰ পাতল আছে এই দুই ধৰণৰে আচাৰা আছে আমাৰ বাৰু মানে মই নিজে প্ৰস্তুত কৰোঁ এইটো আৰু ইয়াৰ মাছ ধৰি যিটো আনন্দ যিটো আমেজ সেইটো সঁচাকৈ বহুত শলাগিবলগীয়া আচাৰ আমাৰ মইতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি জাল মাৰি থাকিব পাৰোঁ কোনো ভাগৰৰ কথা নাহে